অঁ দাদা হেৰি মোৰ আপোনাৰ তাপা মাছ অলপ লাগিছিলে অঁ আপোনাৰ তাত সাধাৰণতে কি কি মাছ পোৱা যায়

অঁ মোক ৰৌ আৰু বৰালি লাগিছিলে তাৰ দামটো কওক কেনেকৈ কেনেকৈ অঁ অঁ

অঁ মোক সৰহকৈ লাগিছিলে দুইবিধৰ মাছ আপোনাৰ পোন্ধৰ কেজি পোন্ধৰ কেজিকৈ লাগিছিলে

অঁ কাৰণ মানে এই মোৰ এই হেৰি বাৰ্থডে' এটা পাতিব লাগে সেইকাৰণে মাছ অলপ লাগিছিলে মাছটো ভাল নে একদম ফ্ৰেছ মাল অঁ অঁ হেৰি মোক কালিলৈ লাগিছিলে হৈ যাব ন অঁ কালিলৈ মোক দহটা এঘাৰটা ভিতৰত পালে হৈ যাব অঁ কিবাকিবি দিব লাগিব নি আগতীয়াকৈ অঁ ঠিক আছে তেতিয়া মই যাম কাইলৈ আপোনাক ফোনটো কৰি লৈ আহিমগৈ আৰু সেই কাটি দিব পাৰিব নেকি সেইটো যদি কিবা এটা লয় আৰু এক্সট্ৰাকৈ অঁ ঠিক আছে বাৰু মই আপোনাৰ মোৰ মানে ঘৰত কাটি দিয়া মানুহ নাই সেইকাৰণে মই তাতে কটাই আনিম কিবা এটা দি দিম আৰু ঠিক আছে ঠিক আছে বাৰু মই কাইলৈ ফোন কৰিম আপোনাক বাৰু